মই আপোনাৰ তাৰপৰা পেণ্ট এটা কিনিছিলোঁ ত্ৰিছ চাইজৰ ক'লা পেণ্ট লাইক্ৰা কাপোৰৰ আছিলে পেণ্টটো বৰ ধুনীয়া জোখত হৈছে তাৰ দীঘটোও বৰ ভাল যিহেতু মই পাঁচ ফুট সাত ইঞ্চি আৰু মোলৈ বৰ ধুনীয়াকৈ জোখত হৈছে তাৰ কাপোৰটোও যিহেতু পাতল আৰু কোমল গৰমত পিন্ধিবলৈও ভাল হৈছে গতিকে মই এই প্ৰ'ডাক্টটো লৈ বৰ সুখী আৰু সেয়েহে মই এটা মন্তব্য আগবঢ়াব বিচাৰিলো যে খুব ধুনীয়া প্ৰ'ডাক্ট এইটো